অসম ৰাজ্যত সাজ পোছাকৰ ক্ষেত্ৰত অনেক ভূমিকা আছে যেনে পুৰুষৰ ধুতি পাঞ্জাবী ডিঙিত গামোচা সেই ধুতিখন দীঘলে প্ৰায় দুই মিটাৰ বহলে এক মিটাৰমান হ'ব আৰু পাঞ্জাবী গাওঁ ডিঙিত গামোচা গামোচা প্ৰায় এক মিটাৰমান হ'ব বহলে আধা মিটাৰমান হ'ব কিনাৰত ৰঙা ফুল থাকে ধুতিখনৰ কিনাৰত পতি থাকে আৰু কিছুমান বয়সস্থ লোকৰ মূৰত এটা পাক মাৰে চেলেং কাপোৰৰ সেই পাকটোৰ নাম হ'ল মথুৰা পাক সেই যিজনে সেই পাক মাৰি সমাজত আগস্থান লয় তেওঁক বৰমূৰীয়া বুলিও কয় বা মেধি বুলিও কয় আৰু আমাৰ গুৰুজনাই কিছুমান সাজপাৰ আমাক দি থৈ গৈছে যেনে চেলেং কাপোৰ এৰীয়া কাপোৰ যেতিয়া পাঠ কৰা হয় তেতিয়া গাত চেলেংখন মেৰিয়াই লয় আৰু তেওঁ পাঠত বহে পাঠ পঢ়ি তেওঁ আকৌ পাঞ্জাবী ধুতি পিন্ধি তেওঁ সমাজত বহে আমাৰ মাইকী মাইকী মানুহসকলৰ যিখিনি সাজ যেনে কাম সকামত পিন্ধা সাজ যেনে বগা মেখেলা বগা চাদৰ তেওঁলোকে ঘৰতে তাঁতশালত নিজে বৈ কিনাৰত প্ৰতি দিয়া হয় আৰু বুটা বাছে বাছি সেই চাদৰবোৰ লৈ তেওঁলোকে কাম সকামলৈ বা মঠ মন্দিৰলৈ যায় আৰু ডিঙিত গামোচা লয় তেওঁলোকে কাম সকামত প্ৰায় বগা সাজেই পিন্ধে আৰু বয়সস্থ লোকে বৰ কাপোৰ লয় বৰ কাপোৰখন প্ৰায় দুই মিটাৰমান দীঘল হ'ব বহল প্ৰায় এক মিটাৰমান হ'ব আৰু কিনাৰত বুটা বছা হয় আৰু আমাৰ বিহুৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাকে ছোৱালীবিলাকৰ ক্ষেত্ৰত যেনে আমাৰ গামখাৰু পিন্ধে মুগাৰ মেখেলা পিন্ধে মুগাৰ চাদৰ আৰু ডিঙিত ঢোলবিৰি গাম ঢোলবিৰি জোনবিৰি এনেধৰণৰ হাতত গামখাৰু কাণত কাণফুলি পিন্ধি বিহু মাৰিবলৈ যায় আৰু ল'ৰাবোৰে পাটৰ মুগাৰ চুৰিয়া আঁঠুমূৰত চুৰিয়া আৰু ডিঙিত ঢোলবিৰি আৰু জাৰ্চি বুলি কয় এটা সেই জাৰ্চি পিন্ধি তেওঁলোকে বিহু মাৰিবলৈ যায় অঁ আৰু ল'ৰা বিহু বিহুৰ যিসকলে বিহু মাৰে তেওঁলোকৰ কঁকালত এখন কাপোৰ থাকে সেই কাপোৰখনৰ নামেই হ'ল টঙালী আৰু এটা ৰঙা মোনা থাকে সেই মোনাটো তাত পেঁপা বাঁহী গগনা আৰু সুতুলি